হেল্ল' হয় মই আপোনাৰ নম্বৰটো গুগলত পাইছিলোঁ এতিয়া মই ওদালগুৰি যাব বিচাৰিছিলোঁ নেক্সট উইকত থকা আৰু ঘূৰাৰ কাৰণে কেনেকুৱা ব্যৱস্থা আছে সেইটো জানিব খুজিছিলোঁ মই বঙাইগাঁৱৰপৰা আমি এই তিনিজন লওঁ যাম তাৰ পিছত ট্ৰেইনতে যাম কোনটোত বেছি সুবিধা হয় বাছতনে ট্ৰেইনত হয় চব আমি ভাবিছোঁ তিনি তাৰিখে যাম তাত ছয় তাৰিখে ৰিটাৰ্ণ হ'ম তাত ষ্টে' কৰাৰ কাৰণে কিবা সুবিধা আছেনে কিবা পাৰ্মিট লাগিব নেকি

আমি ভাবিছিলোঁ চাৰি তাৰিখে ইয়াৰপৰা যাম ইয়াৰপৰা গ'লেতো আমি গৈ পাওঁতে আবেলি হৈ যাব তাৰ পিছত সেইদিনাখন ৰাতি বঙাইগাঁৱৰপৰা তিনি তাৰিখে যাম তিনি তাৰিখে আবেলি গৈ পাম তাৰ পিছত সেইদিনা এখন ষ্টেৰ কাৰণে কি হোটেল আছে ভাল অলপ চাৰি তাৰিখে

ষ্টে কৰিব নোৱাৰি আপোনালোকৰ মানে পেকেজত কি কি ইনক্লুড আছে

একেবাৰে ওদালগুৰি টু ওদালগুৰি আৰু হয় ক'বচোন আপুনি কনফ্মেশ্যনটো দিব লাগিব তাৰপৰাতো গাড়ী দি দিব চাৰিচকীয়া

ঠিক আছে দিয়ক মই গাড়ী এখন চাই আছো দহটা এঘাৰটামানত গৈ পাই তাত ঠিক আছে দিয়ক মই আপোনাক এই দুদিনৰ ভিতৰত কনফাৰ্মেশ্যনটো দি আছো ধন্যবাদ